আমাৰ অঞ্চলত বিশেষকৈ পৰ্যটনৰ ঠাই বুলি ক'লে যথেষ্ট পৰিমাণৰ আছে কাজিৰঙা মানাহ ওৰাং পবিতৰা আদি বিভিন্ন ঠাই আছে যদিও এই অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান এইবিলাকত বিভিন্ন দেশৰ পৰাও আমাৰ ইয়ালৈকে পৰ্যটন পৰ্যটকসকল আহে কিন্তু তেওঁলোকৰ কিছুমান অসুবিধা থাকে বিশেষকৈ যাতায়াতৰ সুবিধাটো অন্য ঠাইবিলাকৰ নিচিনা আমাৰ ইয়াত তেনেকুৱা দ্ৰুতগামী ৰে'ল বা বাছ এইবোৰৰ যথেষ্ট সুবিধা থকা তেনেকুৱা ব্যৱস্থা নাই যি নহওক যিসকল আহে তেওঁলোকে তাত থকা মেলা কৰে তাৰোপৰি কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কিছুমান নিৰামিষ ভুজিও আহে এই নিৰামিষ ভুজিসকলে আমাৰ ইয়াত তেনেকুৱা নিৰামিষ হোটেল বা তেনেকুৱা ব্যৱস্থা থকা তেনেকুৱা দেখিবলৈ পোৱা নাযায় বিশেষকৈ নিৰামিষ ভুজিসকলৰ কাৰণে যথেষ্ট অসুবিধা হয় যোগাযোগ বুলি কওঁতে তেওঁলোকৰ যিখিনি যাতায়াতৰ ব্যৱস্থা থাকিব লাগে সেই যাতায়াতৰ ব্যৱস্থাখিনিও ইমান সুচল নহয় বিশেষকৈ ৰাস্তা ঘাট আদি তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ভঙা চিঙা বিশেষকৈ অসমত বানপানীৰ সমস্যা এটা আছে এই বানপানীৰ কাৰণে ৰাস্তা ঘাটবিলাক যথেষ্ট পৰিমাণে বেয়া হৈ পৰে আৰু ইয়াত ইমান সুচল তেনেকুৱা সুবিধা ৰাস্তা ঘাট দেখিবলৈ পোৱা নাযায় যি নহওক যিখিনি আছে তাত তেওঁলোকে আহে বিদেশৰ পৰাও আহে কিন্তু যথেষ্ট পৰিমাণৰ অসুবিধাৰ সন্মুখীন হয় আৰু সেই সমস্যাবিলাক সমাধানৰ কাৰণে আমাৰ চৰকাৰ লগতে অন্যান্য যিসকল তেনেকুৱা এই কামৰ লগত জড়িত ব্যক্তি তেওঁলোকে তাত অৰিহণা যোগাব লাগে সেই ৰাস্তা ঘাটবিলাকো উন্নত কৰাৰ কাৰণে যাতায়াতৰ সুবিধা কৰিব লাগে তেতিয়াহে আমাৰ ইয়ালৈকে যথেষ্ট পৰিমাণৰ পৰ্যটক ইয়ালৈকে আহিব আৰু এই পৰ্যটকসকলে থাকি আমাৰ ইয়াত এইবোৰ ঠাই চাব পাৰিব তাত বিভিন্ন ধৰণৰ পৰ্যটন থলী আছে বিশেষকৈ কাজিৰঙাত আছে বা যিখিনি ৰাষ্ট্ৰীয় উদ্যান ওদালগুৰিৰ পৰা আমাৰ কিছু নিলগত ভৈৰৱকুণ্ড এখন চাবলগীয়া মনোৰম প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ এখন ঠাই ভূটান আৰু অৰুণাচল আৰু অসম এই তিনিটাৰ সংগম এই ভৈৰৱকুণ্ডত বিভিন্ন ঠাইৰ পৰা প্ৰতি বছৰে বিভি আহে পৰ্যটকসকল তেওঁলোকে তাত থকা মেলা আদিও যথেষ্ট নহয় যদিও কিছু পৰিমাণে বাস কৰি বা থাকি তেওঁলোকে সেইবোৰ পৰিদৰ্শন কৰে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে বিশেষকৈ পৰ্যটন থলীবিলাক যিবিলাকত এনেকুৱা ঠাই সেই ঠাইবিলাকত যথেষ্ট পৰিমাণৰ ঠাই থকা মেলা খোৱা লোৱা আদিৰ সুবিধা কৰি দিব লাগে তেওঁলোকে চৰকাৰে দিলে নিশ্চয় আমাৰ দেশখন আমাৰ ৰাজ্যখন আৰু আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰিব ৰাজহ সংগ্ৰহ কৰিব পাৰিব আৰু এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আছে তেওঁলোকে যথেষ্ট পৰিমাণৰ এনেকুৱা পৰ্যটনথলীবিলাকত তাৰোপৰি তীৰ্থস্থান কিছুমান আছে গুৱাহাটীৰ কামাখ্যা বশিষ্ট আদি বিভিন্ন তেনেকুৱা ঠাইবিলাক আছে আৰু সেই ঠাইবিলাকতো তেওঁলোকে থাকি মেলি সেইবোৰ চাই মেলি ভাল পাব বিদেশৰ লোকসকলে দেখিব আমাৰ ইয়াৰ যি সেইখিনি পৰ্যটন পৰ্যটক আহে যিখিনি পৰ্যটক আহে তেওঁলোকে এই পৰ্যটন থলীসমূহ তেওঁলোকে ভালদৰে চাই মেলি তেওঁলোকৰ দেশত ক'ব পাৰিব আৰু তেতিয়াহে আমাৰ ঠাইখন আৰু যথেষ্ট পৰিমাণে আগবাঢ়ি যাব উন্নতি হ'ব